মোৰ অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থাত শেহতীয়াকৈ লক্ষ্য কৰা উন্নয়নৰ বিষয়ে আপোনালোকক একো ক'ব নোৱাৰোঁ মই সঘনাই যোৱা চিকিৎসালয়ত বহুত পৰিৱৰ্তন হৈছে